অঁ এই হেৰি এইবাৰ কি জহাধানৰ ধান লগাইছে নে এইবাৰ অঁ যোৱাবাৰ কিমান লগাইছিলনো জহাটো অঁ গোটা ধান কিমান পালে পিছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ অঁ অঁ আৰু এই এই ব্লেক ৰাইচটো কৰিছেনে এইবাৰ হয় নেকি কমি গৈছে না আৰু পিছে ময়ো কৰিছিলোঁ যোৱাবাৰ মই উৎপাদনটো একেবাৰে কম পালোঁ নহয়

অঁ ধানটো অঁ অঁ আৰু ধানটোৰ সীহটোত বহুত ধান কম তাৰমানে আৰু পাতল

ওজনত বহুত কমি আৰু এয়া

অঁ এই আমাৰ মানুহে ভালকৈ চিনি নাপায় ধানটো অঁ দাম দাম হিচাপে তাৰমানে আপুনি হেৰি নকৰে

অঁ এইবাৰ এইবাৰ পিছে আৰু কি ধান লগালে পিছে আৰু অঁ মাচুৰী কৰিছে অঁ আৰু অঁ অঁ অঁ অঁ অঁ অঁ

অঁ মাচুৰী ভালে হ'ব এই আমাৰ ইয়াতে পঁচিছ নহয়েই পোন্ধৰ মোন মান পাবি হয়তো অঁ অঁ অঁ পোন্ধৰ মান হ'ব অঁ বাৰু ঠিক আছে দিয়ক মই পিছত আকৌ আলোচনা কৰিম বাৰু অঁ অঁ অঁ ঠিক আছে মই যামো বাৰু চাবা কি খেতি লগাইছে অঁ হ'ব দিয়ক অঁ